মন্দিৰ মন্দিৰতো চাবলগা মন্দিৰ বহুতেই আছে আমাৰ নলবাৰীতেই বহুত মন্দিৰ আছে যেনে গণেশ মন্দিৰ আছে হৰি হৰি মন্দিৰ আছে বা ইয়াতে আমাৰ ওচৰতে অলপ বেছি দূৰ নহয় হৰি বাল্যচ মন্দিৰ আছে আৰু এনেকৈ আমাৰ ওচৰততো বাসুদেৱ মন্দিৰ আছে বহুত মন্দিৰেই আছে চাবলগা তাৰ পিছত এইফালে আপোনাৰ গুৱাহাটীত আছে শুক্লেশ্বৰ কামাখ্যা বালাজী মন্দিৰ আছে বহুত মন্দিৰ বগলা মন্দিৰ আছে চাবলগা মন্দিৰ বহুত আছে কামাখ্যাত গ'লেতো তাতেই বহুত পাঁচ ছটামান মন্দিৰ তাতেই আছে তাৰকাগৃহ মন্দিৰ আছে কিবা কিবি আৰু বহুত মন্দিৰ আছে মন্দিৰ আছে আগতে যাই পাইছোঁ আৰু এইফালে বাহি বাহিৰত গ'লেতো আপোনাৰ শিৱসাগৰ গ'লে তাতে কাৰা কাৰেংঘৰ আছে বহুত কিবা কিবি চাবলগা জেগা আছে তেনেকৈ আৰু বাহিৰতো বহুত চাবলগা আছে য'তে যোনে যিমান যাব পাৰিলে বহুত আজিকালি নগাওঁ গ'লে আপোনাৰ শিৱ মন্দিৰ আছে এই কি শিৱ মন্দিৰটোৰ নাম পাহৰি গ'লো ৰ'ব মই অঁ মৃত্যুঞ্জয় শিৱ মন্দিৰ হৈছে মৃত্যুঞ্জয় শিৱ মন্দিৰ হৈছে অলপতে আমি যাই চাই আহিছোঁ তেনেকৈ বহুত মন্দিৰেই আছে চাবলগা আমাৰ অসমত বহুত মন্দিৰ হৈছে বা আমাৰ ন নলবাৰী জিলাতো আছে গুৱাহাটীতো আছে বাহিৰতো চাবলগা মন্দিৰ বহুত আছে